আমি ভাত বনাবৰ কাৰণে প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব পাৰোঁ প্ৰেচাৰ কুকাৰটো অকল ভাত বনাবৰ কাৰণে বুলি নহয় কেতিয়াবা দাইল বনাবও পাৰি তাত যেনে মটৰ কেতিয়াবা কেৰাহিত যেনেকৈ নিসিজে ন তাত সেই মটৰ প্ৰেচাৰ কুকাৰত বঢ়াই দিলে তাত তিনটা চাৰিটা হুইচেল মাৰি দিলে একদম ভালকৈ সিজি যায় আৰু কেতিয়াবা যদি লাগি ধৰে তহ তেতিয়া হেতাইদি লৰাই দিয়া হয় আৰু চ'চপেনত আমি গাখীৰ বঢ়াব পাৰোঁ অকল গাখীৰ পগাব বুলি নহয় কেতিয়াবা গৰম পানীও কৰিব পাৰোঁ আৰু কেৰাহিত অকল দাইল বুলি নহয় মানে ভাজিও বনাব পাৰোঁ বিভিন্ন প্ৰকাৰৰ ভাজি বনাব পাৰোঁ আৰু হেতাইদি যেতিয়া হেইবোৰ লাগি ধৰে তেতিয়া লৰাই দিয়া হয় হেতাই দি আৰু গাখীৰ পগাব পাৰি সেইটো চ'চপেনটো ব্যৱহাৰ কৰা হয় গৰম পানীও